অ' ফল আছেনে দোকান খোলা আছে অ' কি কি ফল আছে আপেলৰ কিলো কিমান আঢ়ৈশ কম দামী নাই অ' আৰু নাচপতি দুইশ টকা কল ভাল কল হ'ব মালভোগ ডৰ্জন সত্তৰ নে আশী অ' বাকী আৰু বেলেগ কুঁহিয়াৰ আছে নেকি দোকান কেইটাত খুলিব আপুনি চাৰে পাঁচটাত ঠিক আছে বাকী আৰু ফল বেলেগ কম দামী কিবা বেলেগ কি আছে মধুৰিআম আছে নেকি মধুৰিআম আপুনি হিচাপটো কৰকচোন মধুৰিআম আধা কিলো আপেল এক কিলো কল মালবোগ এক আষি চেনি কল এক আষি আৰু নাচপতি আধা কিলো মান দি দিব নাৰিকল আছে নাৰিকল কোনটো আছে ডাব নাৰিকল নে হেৰিটো শুকান নাৰিকল আছে যোৰা কিমান যোৰা আশী টকা দুইযোৰ বেছিকৈ আনিলে কিবা কমত হ'বনে আপেল কি কিমান টকাকৈ দিব বুলি আপেলৰ হিচাপটো কিমান টকাকৈ ধৰিছে দুইশ টকীয়াটো

অ' ঠিক আছে চাৰে পাঁচটা বজাত মই গৈ আছোঁ